হেল্ল' অঁ কওক অঁ আমাৰ গাঁৱৰফালে দেখা নাইচোন আপোনালোকৰ গাঁৱৰফালে দিছে নে কি অঁ অঁ অঁ দিব লাগিব অঁ

অঁ আমাৰ গাঁৱৰফালে কাইলৈ মানে দিব নেকি ৰিলিফ অঁ অঁ দিব লাগে যাবই পৰা নাই আমাৰতো পানী ভিতৰত সোমালে আৰু

অঁ দিব লাগে দিব লাগে তেলে চেলে দিব লাগে এইবোৰ

চাব লাগে অঁ বেছি হয় অঁ অঁ অঁ আৰু এই ঘৰ চৰবোৰ চাফা কৰিবলৈও অকণমান ব্যৱস্থাবোৰ কৰি দিব লাগে আও অঁ

অঁ অঁ অঁ অঁ আৰু এই খোৱা পানী ব্যৱস্থাটো কৰিছে নি বাৰু আপোনালোকৰফালে অঁ

অঁ অঁ বাৰু বাৰু মই জনাম বাৰু